মই সৰুৰেপৰা ফুলৰ বাগিচা পাতিবলৈ বহুত আগ্ৰহী আছিলোঁ সেইবাবে মই সৰুৰপৰাই বাগিচা কাম আৰম্ভ কৰিছিলোঁ প্ৰথমতে সৰুকৈয়ে আৰম্ভ কৰিছিলোঁ সৰুৰপৰা গৈ গৈ ডাঙৰ কৰিলোঁ ডাঙৰ কৰি তাত ধৰক বিভিন্ন ধৰণৰ ফুল আনিলোঁ আনি মই লগাইছিলোঁ আৰু জেগাডোখৰো বহুত ধুনীয়াকৈ চাফ চিকুণ কৰি সাৰুৱা কৰি লৈছিলোঁ সাৰুৱা কৰি লৈ নিজৰ থলুৱা ফুল আৰু ধৰক হাইব্ৰীডজাতীয় যিবিলাক ফুল সেইবোৰ আনিও লগাইছিলোঁ সেইবোৰকে দেখি ওচৰ চুবুৰীয়া আৰু মোৰ বন্ধু বান্ধৱসকলে বহুত ভাল পাইছিল সেইবাবে তেওঁলোকৰে এজনে মোক এখন বাগিচা পতাৰ কথা সুধিছিল সেইবাবে তেওঁক মই উপদেশ দিছিলোঁ যে তেওঁ এখন ধুনীয়াকৈ বাগিচা পাতিব পাৰে পাতি তেওঁ নিজৰ উপাৰ্জনৰ পথটো উলিয়াব পাৰে সেইবাবে মই তেওঁক এই কামটো বাগিচাখনৰ কামটো কৰিবলৈ উৎসাহী যোগাইছিলোঁ বাগিচাখন পাতিবৰ বাবে প্ৰথমতে মই তেওঁক ক'লোঁ ভালকৈ এডোখৰ জেগা চাফ চিকুণ কৰি ল'ব তাত যাতে একো বেয়া বস্তু নাথাকে পোক পৰুৱা এইবোৰ থাকিলেও বিপদ হয় তেতিয়া ফুলবোৰ ধৰক মৰি যায় পিছত গুটিকিছুমান ফুলৰ গুটি থাকে সেই গুটিবোৰ মৰহি দিয়া লগে লগে পোক পৰুৱা পোক পৰুৱাই খাই পেলায় সেইকাৰণে দৰৱ জাতি ছটিয়াই ল'ব লাগে দৰৱ জাতি ছটিয়াই লোৱা পিছত আমি জেগাডোখৰ যেতিয়া ধুনীয়া হৈ যায় তেতিয়া তাত সাৰ চাৰ দি ধুনীয়াকৈ নানা ধৰণৰ ফুল যেনে নানা ধৰণৰ ফুল তেওঁ বন্ধুজনে গোলাপ ফুল তগৰ ফুল বহুত ভাল পাইছিল সেইকাৰণে তেওঁক মানে মই কৈছোঁ তুমি যিটো ফুল নিজে ভালপোৱা সেই ফুলটো আনি তুমি তাত লগোৱা তোমাৰ ভাল লাগে আৰু শেৱালি ফুল কিবা বতৰত লগোৱা ফুল ধৰক শৰৎকালত ফুলা ফুল যেনেকৈ শেৱালি ফুল বহুত ধুনীয়া গোন্ধাই তেওঁক সেইটো আনি কৰিব কৈছিলোঁ তাৰপিছত নাৰ্জী গোলাপ তগৰ শেৱালি জবাফুল আৰু বহুতো বিভিন্ন ধৰণৰ ফুল আছে গোলাপ ফুলৰো বহুতো কালাৰিং ফুল আছে যেনে ৰঙা গোলাপ বগা গোলাপ হালধীয়া পিংক কালাৰ বহুত ধৰণৰ আছে সেইবোৰ আনি পেলাই ধৰক তেওঁক লগাবলৈ উপদেশ দিছিলোঁ আৰু সেইখিনি তেওঁ কামো বহুত আগ্ৰহেৰে কৰিছিল সেইখিনি কৰা দেখি মোৰো বহুত ভাল লাগিছিল মোৰো বহুত অভিজ্ঞতা হৈছিল তেওঁৰ লগত কাম কৰি মোৰ ভাল লাগিছিল তেওঁ এইখিনি কৰাৰ কাৰণে আৰু সেইখিনি কৰি যেতিয়া ফুলবোৰ ফুলিছে ওচৰ চুবুৰীয়া মানুহখিনি আহিছে মানুহখিনিও দেখি বহুত ভাল পাইছে তেওঁ মোক কৈছে এইখিনি কৰিছা ভাল লাগিছে ফুলখিনি দেখি সেইখিনি আৰু এইখিনি কাম কৰি মোৰ বহুতো অভিজ্ঞতা লাভ কৰিছিলোঁ